অঁ তৰালী নে অঁ এই তামোলপুৰত যোৱা কথা কৈছিলা মোৰ কিন্তু দেখোন কি ট্ৰেফিক জাম নলবাৰী টাউনত অঁ ইফালে বৰষুণগাল না জাইৰফালে গোটেই পানী জমা হৈছি সেইফেলে ইতা ইফালেও যাবা নৰু সিফালেও যাবা নৰু সেইকাৰণে যাই পোৱাত দেৰি হ'ল তুমি ক'ত আছা এতিয়া তুমি যাই পালা ইতা কেনা হ'ল দেখোন আৰ ইফালে চাই চকাগিলা এই বেটেৰী ই ৰিক্সাগিলাই চাইকেল নেদে নলবাৰী টাউনত মানুহ যাবাৰ উপায় নাই জ'হে পানী হৈছি সেইফালেদি যাবাই নৰি আৰু কিছুমান চাইড ওৱান ৱে কৰি দিছি সেইফালেদি একফালেদি যাবা পাৰি দুয়োফালেদি যাবা নৰি আৰু যিফালেদি মানুহ বেছি গেছি হেনেকুৱা হৈছি ইতা তুমি উলায় ৰেডি হৈ থাকাচোন জামটো কমিলে একেলগে যাম পাৰিলি ইমান ট্ৰেফিক জাম হৈছে ট্ৰেফিক পুলিচ ট্ৰেফিক পুলিচবিলাকেও হাতখান দাঙিবাই নোখোজে আৰু তাহাঁতৰ লোকেল মানুহ না তাহাঁতেও একো কথা শুনবাই নোখোজে কয় বুলি কয় তই কি ট্ৰেফিক পিনলি কৈ চৰকাৰৰ কাণসাৰ নাই ইমান জামত নৰি না জীৱন হেৰি হৈ যায় দেৰি হ'ল দিয়াচোন মবাইল চবাইল ওলে চাই থাকা মই ট্ৰেফিক জামটোৰ কাৰণে বহত দেৰি হ'ল এনা এনেই হেৰিত অলপ ট্ৰেফিক পুলিচে ব্য ব্যৱস্থা ল'ব লাগে বা ওৱান ৱে নকৰি টু ৱে কৰি দিয়ক ইফালৰ গাড়ী সিফালে যাক আৰু ৰিক্সা ই ৰিক্সা আছে ট্ৰেফিকৰ ব্যৱস্থা কৰি তাৰ পৰা যাব দিবা নালগে বাকী গাড়ীগিলা যাওক এই কামটো তাতেই চাইকেলে ৰিক্সাই ঠেলাই চব একদম যাই আছে আহি আছে কোনোৱে কাকো চাইড নেদে বোধহয় যামটো কমিলে আমি যাই পাবা পাৰোঁ বোধহয় তাকেটো দে হ'ব দে